হয় নমস্কাৰ মই ব্যৱসায় কৰোঁ মোৰ ব্যৱসায়টো হৈছে গেলামাল আইটেম আৰু লগতে স্কুল আইটেম

সম্ভাব্য সমস্যাবোৰ হৈছে বিজনেছৰ মেইন সদায় দোকানখন সমানে চলি থাকিব লাগে দোকান মেইনলি দোকানত বস্তু বাহিনী গ্ৰাহকে যিখিনি বিচাৰে গোটেইখিনি বিচৰা বস্তু পালে আমি গ্ৰাহকৰ অভাৱ নহয় কিন্তু দোকানত যদি বিচৰা বস্তুবোৰ নাথাকে তেনেহ'লে অলপমান গ্ৰাহকৰ সমস্যাটোৰ সন্মুখীন হয় আৰু মেইন সমস্যা হৈছে দোকানত বাকী যদি দোকানখনত বাকী বেচিছ হ'লে তেনেহ'লে বিজনেছত অলপ সমস্যাৰ সন্মুখীন হয় বাকী দিলে মানুহৰ সূতে মূলে গ্ৰাহকৰ তাত সোমাই যায় মূলধন নাথাকিলে পিছত এই দোকানত মালবস্তু সোমোৱাৰ অসুবিধা হয় কিছুমান ব্যক্তি আছে বাকী ল'লে এদিন দুদিন বাকী কৰিব দিব তাৰপিছত মানুহজনে বাকী কৰি কিছুমান ব্যক্তিয়ে দোকানত আৰু পিছলৈকে দেখা নাপায় গতিকে সেই কাষ্টমাৰজনো দোকানৰপৰা এজন কাষ্টমাৰ কমি কমি যায়

আৰু দোকানত কাষ্টমাৰক সদায় ভাল ব্যৱহাৰ কৰিব লাগে তেওঁলোকক সন্তুষ্ট কৰিব পৰাটোৱে হৈছে দোকানীজনৰ মেইন সেৱা প্ৰধান সেৱা যদি কাষ্টমাৰজন সন্তুষ্ট হয় তেনেহ'লে সেই কাষ্টমাৰজন দোকানলৈকে আহিব আহি থাকিব যদি দোকানীজনৰ ব্যৱহাৰ ভাল নহয় তেতিয়াহ'লে এই কাষ্টমাৰজনে এদিনতে দোকানীজনৰ লগত মত বিনিময় কৰি তেওঁৰ দোকানত আহিবলৈ অলপ টান পায় বা তেওঁলোক নাহে ব্যৱসায়ত ক্ষতি ভৰাব লাগিব হয় ব্যৱসায়ত ক্ষতি কৰিবপৰা মেইন সমস্যাটোৱে হৈছে বাকী দোকান বন বিশেষ কৰি সময়খিনি ভালদৰে দিব লাগে ৰাতিপুৱা যিমান পাৰি সোনকালে খুলিব লাগে খুলি দিন দিনত বন্ধ নকৰাকৈ যদি দিনটো কাষ্টমাৰক সময় দিয়ে যায় তেনেহ'লে কাষ্টমাৰ সদায় থাকে দোকানৰ উন্নতি হয় দোকানৰ ক্ষতি নহয় আমি কাষ্টমাৰক সদায় সময় দিব লাগে তেতিয়াহ'লে দোকানৰ কেতিয়াও ক্ষতি নহয় আৰু দোকানৰ যদি যিখিনি দোকানৰ মূলধন তাৰেপৰাই যদি পৰিয়ালটো চলিব লাগে তেনেহ'লে দোকানৰ ইনকামতকৈ যদি খৰচ বেছি হয় তেনেহ'লে দোকানৰ ক্ষতি হোৱাটো বাাঞ্চনীয় যদি আমি দিনত দুশ টকা ইনকাম কৰি পাঁচশ ছয়শ টকা খৰচ কৰিব লগা হয় তেনেহ'লে দোকানৰ ক্ষতি নিশ্চয় হ'ব গতিকে সেইটোৰ ওপৰত আমি নজৰ ৰাখি দোকানৰ বিক্ৰী বঢ়োৱাটো আমাৰ অতিকৈয়ে বাঞ্চনীয় দোকানত মূলধন লাগিব আজিকালি যিহেতু দোকান মানুহৰ চকে চকে ঘৰে ঘৰে হৈছে সেয়েহে দোকানৰ বিক্ৰীবোৰ কমি গৈছে দোকানৰ কমি যোৱাৰ বাবেও মানুহৰ মূলধনৰ কিছু ধন ঘৰত খটাব লগা হোৱাৰ বাবে আমাৰ দোকানৰ বহুত ক্ষতি হয় দোকান সদায় কাষ্টমাৰে যিবোৰ বস্তু বিচাৰে সেই বস্তুবোৰ দোকানত ৰাখিব লাগে যিটো জেগাত যি বস্তুৰ প্ৰয়োজন হয় সেই বস্তুবোৰ ৰাখিলে দোকান ঠিকে চলে যদি আমি এখন এটা জেগাত যিবোৰ বস্তু নচলে সেই বস্তুবোৰ ৰাখি যদি আমি দোকান এখন কৰি বহি থাকোঁ তেনেহ'লে সেই দোকানত কাষ্টমাৰ আমি বিশেষ নাপাম গতিকে যিটো প্লেছত যি বস্তুৰ প্ৰয়োজন হয় সেই বস্তুবোৰ ৰাখি আমি দোকান এখন আৰম্ভ কৰিব লাগে তেতিয়াহ'লে আমাৰ বিজনেছটো ভাল হয় ক্ষতি হোৱাৰ সম্ভাৱনা কম থাকে আৰু চাব লাগে আমি মানে এটা চকত যদি যিখন দোকান নাই মানুহে অভাৱ অনুভৱ কৰি আছে সেই দোকানখন যদি আমি আৰম্ভ কৰিব পাৰোঁ তেনেহ'লে সেই দোকানখন আমাৰ চলিব যদি এজন ব্যক্তিৰ ভালকৈ চলা দেখা পায় আকৌ যদি লগতে আৰু এজন ব্যক্তিয়ে সেই দোকানখনেই আৰম্ভ কৰি দিয়ে তাৰ ফলস্বৰূপত আমাৰ দুয়োপক্ষৰে ক্ষতি হয় আগত তেওঁ যিমানখিনি ইনকাম কৰিছিলে এই ইনকাম তেওঁৰো কমি যাব আৰু লগত আৰু এখন দোকান হোৱাৰ বাবে তেওঁৰো ইনকাম দুজনৰ মাজত ভাগ হোৱাৰ বাবে দুয়োজনৰে ইনকাম ফিফটি ফিফটি হোৱাৰ বাবে ক্ষতি ক্ষতি হয় দোকানখনৰ দুখন দোকানৰে ক্ষতি হৈ যায় আমি সেইটোৰ ওপৰতো আমি নজৰ দি এখন দোকান আৰম্ভ কৰাৰ আগতে চিন্তা কৰি ল'ব লাগে আৰু আমি যিখন দোকান দিওঁ সেই দোকানখনৰ ওপৰত আমি সদায় শ্ৰদ্ধা ভক্তি আৰু সেইখনেই আমাৰ জীৱিকা বুলি ধৰি লৈ সেই দোকানখনত আমি সম্পূৰ্ণ ৰূপে আমি টাইম দিব লাগে যদি দোকান এখন দি আমি দোকানখনৰ ওপৰত গুৰুত্ব নিদি দোকান এখন বন্ধ কৰি আমি ঘূৰি ফুুৰোঁ তেনে তেনেহ'লে আমাৰ দোকান ক্ষতি হোৱাটো অতি বাঞ্চনীয়